হয় ফল মূল আৰু উদ্ভিদটো মোৰ অত্যন্ত প্ৰিয় কিয়নো মানে আপোনাৰ অমিতা এজোপা ৰুলে আপোনাৰ বাৰিষা ঘৰত মানে পাচলি নাইকিয়া হ'লে মানে তাৰে ফল দুটা পাৰি মেলি খাব পাৰি ভাজি মেলি পা মানে পাচলি মানে শাক পাত কিবা দালিৰ লগতো দি খাব পাৰি অন্যান্য আপোনাৰ কল কঁঠাল কমলা আম লিচু মধুৰি আম এনে ধৰণৰ কিছুমান মানে তামোল ধৰি লওক নাৰিকল মানে ৰুলে মানে আপোনাৰ মানে এবাৰ ৰুলে মানে কেইবাবাৰো ব বছৰলৈকে আপোনাৰ ফল পাই থকা হয় আপোনাৰ তামোল বিক্ৰী কৰি হওক বা তামোল গছত পাণ লগাই দিব পাৰি পাণো বিক্ৰীব পৰা যায় তাতো মানে আপোনাৰ বহুতখিনি টকাৰ ৰাহি হয় মানে পোৱা যায় বজাৰত বিক্ৰী কৰি মেলি হয় তাৰ পাছতে তামোল পাণ নাৰিকল কল কঁঠাল কমলা আজিকালি কঁঠালও মানে বজাৰত বিক্ৰী হয় নাৰিকলটো আপোনাৰ এটা এটা নাৰিকলত আপোনাৰ চল্লিছ টকা বা পঞ্চাছ টকা তো মানে একেবাৰে ত্ৰিছ টকাতো কম সেয়া নেযায় ত্ৰিছ টকাটো মানে কমনেই থাকে আৰু আপোনাৰ চল্লিছ টকাও পঞ্চাছ টকাও পোৱা যায় এআশী কলত আপোনাৰ বজাৰত জাহাজী কল এআশী লৈ গ'লে আপোনাৰ এআশী কলতে ভালেমানগিটকাও পোৱা যায় চল্লিছ পঞ্চাছ টকা বা আশী নব্বৈ টকাও পোৱা যায় তেনেধৰণে মানে কমলা গছ কমলা গছ মানে এতিয়া ছিজন কমলা ছিজন কমলা ছিজনৰ আগমুহূৰ্তত মানে যেতিয়া ফুলা কমলা যেতিয়া ফুলাৰ আগমুহূৰ্তত গছ গিজোপাত গছ কেইজোপাত মানে মই অলপ মানে গুৰি চিকুনাই মেলি গোৱৰ জাৱৰ এনেকৈ কৰি কিছুমান দিলোঁ প্ৰতিপালন কৰিলোঁ আৰু এতিয়া মই ঘৰত মানে নিজৰ পিঅ'ৰ কমলা ধুনীয়াকৈ খাই আছো আৰু ওচৰত দুই মানে ওচৰ চুবুৰীয়াকো মানে দুই তিনিটাকৈ এনেকৈ কৰি মেলি বিলাব পৰা হৈ আছো

তাৰ পাছতে আপোনাৰ আছে মোৰ ঘৰতো আৰু ডাঙৰ ডাঙৰ আম আছে যিবিলাক আমাৰ মানে মানে গাঁও মানে যিবিলাক ভাষা মানে ধৰি লওক ভাটি আম বুলি কয় আৰু ডাঙৰ ডাঙৰ এটাই আপোনাৰ ডেৰ কেজি বা এক কেজি আপোনাৰ ডেৰ কেজি এক কেজি এনেকুৱা ধৰণৰ হয় তেনেকুৱা আমো মানে মই পুলি ৰোপণ কৰি থৈ দিয়া হৈছিলে ডাঙৰ মানে খাবও বৰ ভাল একেবাৰে মিঠা মানে ডাঙৰ ডাঙৰ আমটোহেঁত এটা এইটো এটা মানুহে খাবই নোৱাৰে মানে বজাৰলৈ লৈ গ'লে মানে বহুতখিনি মানে মানুহ থপা থপি লাগে আজিকালি এনেকুৱা আম মানে লোকেলত উলিয়াই দিলে মানে লোকেল আম মানে বজাৰত এনেকুৱা ডাঙৰ আম উলিয়ালে পটক কেনে বিক্ৰী হৈ যায় তাৰ পাছতে আৰু আমাৰ আৰু দুটামান বস্তু আছে নিজেই মানে ঘৰত খেতি কৰোঁ সেইগিটা হ'ল আপোনাৰ বেল গছ বেল এটা আছে আৰু এটা আছে লতা বেল লতা বেলটো মানে গৰম দিনত খাব ভাল আপোনাৰ এক চকল কাটি মেলি তাতে আপোনাৰ নিমখ আৰু অকণমান মানে চেনী দি পিনে চামুচ এখনে বা আপোনাৰ অলপ লৰাই মেলি পকা বেলটো তেনেকৈ খাব পাৰি ডাঙৰ বেল গছ যিটো গছ বেল আছে গছ বেলটো মানে আপোনাৰ গৰম দিনত চৰ্বত বনাই খাব পাৰি সেইবিলাকো মানে বজাৰত আজিকালি বজাৰত মানে সিহঁতকো বিক্ৰীব পৰা যায় এইবিলাক মানে আজিকালি গছ বেল হওক বা লতা বেল হওক সকলো মানুহে বহুত প্ৰিয় হৈ পৰিছে মানে গৰম দিনকেইটাত মানে চৰ্বত খায় আৰু মানে শৰীৰৰ কাৰণেও ভাল সিহঁতক খা মানে চৰ্বত বনাই খালে মানে তাৰ পাছতে আপোনাৰ তাৰ পাছতে ফুল ৰোপণ কৰি মই ভাল পাওঁ যেনেকৈ গোলাপ তাৰ পাছতে আহিলে তগৰ আটাইতকৈ ভাল পাওঁ মই কপৌফুল কপৌ ফুলটো আৰু আপোনাৰ যেতিয়া ফুলিব বহাগ মাহত আপোনাৰ সকলোৱে বৰ আদৰৰ হৈ পৰে কপৌফুল মানে বিভিন্ন প্ৰজাতিয়ে আছে তাৰে মাজত মানে যিটো আপোনাৰ এটা আছে চ'ত মাহত ফুলে এটা আছে বহাগ মাহত ফুলে আৰু এটা আছে আপোনাৰ বহাগৰ একেবাৰে লাষ্ট মজিয়াত ফুলে লাষ্ট মজিয়াত ফুলা ফুলটো মোৰ ঘৰতো আছে মানে নাচনীবিলাকে ভালেমান গীত মানে এপাহ এপাহ ফুলতে আপোনাৰ এশ ডেৰশ টকা দি দি কিনি কিনি লৈ যায়গৈ ফুল তাৰ পাছতে আপোনাৰ বেলিফুলৰ খেতি কৰোঁ কেতিয়াবা কেতিয়াবা মাজে সময়ে মানে বেলিফুল কৰিলে মানেও বেলিফুলৰ মাজতো মানে বহুত বহুত মানে ল'ৰা ছোৱালীবিলাকে আহি আহি তাত মানে ফটো মাৰিবলৈও আহে গুটি বিক্ৰী হয় মানে কোনোবা এখন দোকানত গৈ বীজ ভাণ্ডাৰত গৈ বেলিফুলৰ গুটিখিনি বিক্ৰী কৰিব পৰা যায় তাতো মানে দুই এটকা আৰ্জিব পৰা যায় হয় সেইগিটাই খেতি কৰি মই বহুতখিনি লাভৱান লাভৱান্বিত হৈছোঁ আৰু খেতি কৰি মোৰ খেতি কৰাতো মোৰ বহুত প্ৰিয়